কামৰূপ মহানগৰ জিলাখন বিগত বছৰবোৰত ইয়াৰ অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত

ধৰণৰ পলিচিচবোৰো দিয়া হৈছে যিটোৰ কাৰণে সকলো সুবিধা হৈছে আৰু লাইফষ্টাইলটো সকলোৰে ইয়াতে সলনি হৈছে আৰু বহুত বেছি মানে সলনি হোৱাতো আমি দেখি পাওঁ গোটেই কামৰূপ জিলাখনত